কি কৰিছা এই আছোঁ এনেই হেৰি হেৰি নহয় এই পিকনিকলৈ যাওঁ বুলিছোঁ যাবা নি

অঁ অঁ পিকনিকলৈ যাবলৈ তাতে ক'লে গ'লে ভাল হ'ব বাৰু দুই এদিনে বগীবিল বগীবিললৈ মানুহ উলিয়াব লাগিব নহয় বগীবিললৈ যাবলৈ মানুহ অলপমান উলিয়াব লাগে

অঁ অঁ মানুহ উলিয়াই কিনে কেই টকাকে ভাড়া হয় কি গাড়ীত যোৱা হ'ব হয়নে

অঁ এই বাছ লোবাতকৈ বাছত ধেৰ মানুহ লাগিব নহয় উইঙ্গাৰকে ল'ব লাগে

অঁ উইঙ্গাৰ এখন হয়নে উইঙ্গাৰখনত কিমানমান মানুহ ধৰে জানো ধৰিব লাগে সিমানখিনিমান

খােৱা বোৱা কৰিলা নেকি কৰিলোঁ কৰিলোঁ খালো আৰু এই ৰাতিপুৱা সাঁজটো থুলমুলকে থলোঁ তোমালোকে অঁ অঁ তাৰ পৰা হেৰি আছোঁ এই কি কয় তেতিয়া তেতিয়াহ'লে বগীবিল দলঙলৈকে যাব লাগিব ন তালে যাব লাগে হেৰি উলিয়াব লাগিব মানুহ উলিয়াব লাগিব আগতে গৈ গৈ পাইছানে নাই গৈছা মই সেই প্ৰথম দলং বনাই থাকোঁতে গৈছিলোঁ তাৰ পৰা নাই যোৱা এতিয়া নতুনকৈ দলংখন হোৱাৰ পৰা অঁ এবাৰ গৈছিলোঁ দেই এই দলংখন যে মাজতে এবাৰ ভাঙিছিলে সেইটো বছৰত গৈছিলোঁ

অঁ দুইজনী উলিয়াই কিনে মানুহ

অঁ তাকেটো চব মিলাব লাগিব নাই হোৱা দেৰিকৈ

অঁ তাৰপিছত এতিয়া খানাটো ল'ব লাগিব নহয় কি কি খানা লোৱা হ'ব অঁ গাহৰি আকৌ শাক ভাত দাইল চাইল

অঁ খানাটো বনাব লাগিব নহয়

অঁ গাহৰিয়ে আৰু আলু ন গাহৰিয়ে আলুৱৈ লৈ তাৰপিছত চালাড অকণমান বনাই জলকীয়া চলকীয়া নিব লাগিব নহয় অঁ তাকে কেইটকাকে তুলিলে ভাল হ'ব এতিয়া

পাঁছশ মানকে তুলিব লাগে ন কোৱাচোন আৰু

অঁ ট্ৰভেলাৰখন লৈ ল'লে ভাল হ'ব চাগে

তেতিয়া হ'ব হয় নাই

অঁ অঁ তেতিয়া সেনেকে গুচি যামগে হয়নে অঁ

তাকে হয়

তাকে হয় ডিচেম্বৰ মাহনো তিনিদিন আছেগৈ আৰু নহ'ব ডিচেম্বত ডিচেম্বত যাব পৰা নহ'ব নতুন বছৰতে যাব পৰা হ'বগে নতুন বছৰতে যাম আৰু

আকৌ ভাবিবলগীয়া নহ'ল

অঁ অঁ জানুৱাৰীতে যাম হ'ব এতিয়া ন' হ'ব দিয়া